হীৰক মই এই কথা এটা ভাবিছোঁ নহয় তোৰ মোৰ ভাগৰ স্বাস্থ্যটো দিনে দিনেতো অলপ খাৰাপ হৈ আহিছে আমি লগৰ দুটামান মিলি এ টিম ফিল্ডতে তোৰ ডেইলি বেচিছত এই ইভিনিং ৱাককে কৰোঁগৈ নেকি অঁ তাৰপৰা তই তাৰপৰা তাৰপৰা পোনা তেনেকৈ বিকাশ তাৰপৰা হিৰণ্য আমিকেইটা নহ'লে কাইলৈৰপৰা তোৰ এ টিম ফিল্ড নহ'লে তোৰ চাইকেল মাৰি বা এই বাইকতে গুচি গ'লো তাৰপৰা তোৰ বাইকখন ৰখাই তাতে অকমান ইভিনিং ৱাক কৰি দিম নেকি

অঁ তাৰপৰা মই আৰু এটা ভাবিছিলোঁ হেৰি এইটো তোক কি ইভিনিং ৱাক কৰাৰ লগতে আমি গোটেইকেইটা লগৰ ল'ৰাই যিহেতু গোট খাম ন এই এই হেৰি খানা এটাকে তোৰ শ্বহীদবনত এই এই খাব পাৰি নেকি বাৰু হাঁ হাঁ অঁ তাকে কৰি তাৰপৰা তাকে তাৰপৰা সেই খানাত কি কি খোৱা যাব বাৰু অঁ মাংস তোৰ কি মাংস কি মাংস

এই মাংস নহয় মাংস কি কি মাংস বোলো ব্ৰইলাৰ অঁঁ ব্ৰইলাৰ তোৰ ল'ব লাগিব অঁ এক কে জি তোৰ লোকেল মুৰ্গী তিনি কে জিমান লৈ ল'ম তাৰপৰা অঁ তাৰপৰা তোৰ কিছুমান এই মাংস নোখোৱা কিছুমান আছে নহয় সেহেঁত মানে ৰৌ মাছ দুই কে জিমান লৈ ল'ম অঁ এই

অঁ হয় হয় খানাটো বাৰু ছেকেণ্ডেৰি কিন্তু একেবাৰে ফাৰ্ষ্ট কথাটো তোৰ তোৰ অঁ অঁ দে অঁ দেই গেলা অঁ দেই অঁ তাত তাত ভাল ততো সেইখিনিত ভাল ন অঁ টাউনীয়া জেগাত তাৰপৰা তোৰ এ টিম ফিল্ডৰ লগতে তোৰ এই গান্ধী পাৰ্কত অলপমান খোজকাঢ়ি দিলোঁ অঁ মোৰ ভাগৰ তোৰ তাকে একেই মোৰ ভাগৰ তোৰ পেটৰ প্ৰব্লেমো দিনক দিনে বাঢ়িছে তাকেইতো খোৱা বোৱাত এই মানে সেইটোৱে আজিকালি মানে মেইন কথা কি আমি মানে মানুহটো চব কৰোঁ কিন্তু নিজৰ স্বাস্থ্যটোৰ ওপৰত মানে একো নকওঁ না খোজকাঢ়োঁ না কিবা নাই অঁ অঁ তাকেই তাকেই

কি ক' অঁ কি অঁ অঁ অঁ কি মানে কিমান দিনৰপৰা হৈ আছে গেছটো কিন্তু খোজকঢ়াটো নাই নাই নাই মই অঁ অঁ অঁ নাই মই নাই মই কোৱা কথাটো গম পাইছোঁ বাৰু তই তাকেই তোৰ হেৰি তাৰপা খোজকঢ়াটো কঢ়িলোঁ আৰু লগৰ ল'ৰাকেইটাক লগ পালেও মনটোকে ভাল লাগে দেচোন আৰু তহঁতকতো আৰু তহঁতকতো লগ নোপোৱা বহুদিনেই হৈ গ'ল ন

খানাটো ক'ত এই খাবি চেক বনাওঁতে নে ওচৰত ক'ত খাবি এই নহ'লে মৰ্ণিং ৱাককে কৰিব যাওঁ নেকি নহ'লে আছে বাৰু মানুহ ইমানুল তোৰ এটা তোৰ বিকাশ তাৰপা ডিম্বেশ্বৰ তাৰপা ডিম্বেশ্বৰ জাজিয়াৰ অচিন্তক অচিয়াৰ মিণ্টক তেনেকৈ তোৰ টোটেল নটামান হ'ব চাগে নটা দহটামান অঁ অঁ অঁ অঁ অঁ অঁ তোৰ তাকেই তাকেই তাকেই অঁ হয় অঁ হ'ব হ'ব বাৰু কাইলৈ মানে ফোন কৰিম

অঁ অঁ সেই সেইটোকে তোৰ ৰেগুলাৰ বেচিছত অঁ মানে ৰেগুলাৰ বেচিছত আৰু অঁ মানে তোৰ ৰেগুলাৰ বেচিছত গ'লে তোৰ লাভ হয় আৰু

অঁ অঁ তাকে তেতিয়াহ'লে অঁ মানে তোৰ পেটৰ এই বেমাৰ হ'ল মোৰো তেনেকুৱা জীৱনৰ অঁ মানে দৈ অঁ দৈ মোৰ মানে অঁ টংকেশ্বৰ সেই ধানটো হোৱা হ'ব তেতিয়া ডিম্বেশ্বৰৰো ভাল হোৱা হ'ব তেতিয়া তাৰপৰা বাকী তাৰপৰা তোৰ বাকী ঘৰত খবৰ খাতি ভাল মোৰ ভাগৰ ভালেই আৰু তোৰ কিন্তু এতিয়া এই দৌৰাত বেছি ফ'কাছ বেছি দৌৰাত ফ'কাছ কৰিব লাগিব দেই অঁ

তাকে তাকে তাকে তাৰপৰা তোৰ বাকী তোৰ হেৰিয়ৰ এ টিম ফিল্ডত ফিল্ডখনতো এই ডাঙৰেই ন

অঁ তাকেই কৰিছিলোঁ বাৰু কিন্তু তোৰ এই কেইখনত ঠিকঠাক চিলাই কৰিছিলে যে মোৰ এই মানে তেতিয়া কথাটো এই মই শুন চা ল'ৰা আমি এই কাম এটা কৰিম এই বাইকত যাম তাৰপৰা বাইকত গৈ তেনেকৈ গোটেইকেইটা এই গান্ধী পাৰ্কত বাইককেইখন ৰখাম তাৰপৰা এ টিম ফিল্ডত সোমাই দৌৰিম হাঁ অঁ হ'ব হ'ব

অঁ অঁ ঠিক আছে বাৰু তেন্তে অঁ অঁ অঁ অ অঁ অ অঁ তেন্তে হ'ব দে ল'ৰা কাইলৈ ফ্ৰণ্টত পাতিম ভালকৈ দেই অঁ হ'ব হ'ব হ'ব ঠিক আছে অঁ অঁ গুড নাইট অঁ অঁ গুড নাইট অঁ অঁ